ৰন্ধা বঢ়া কামটো মই শিকিছিলোঁ মোৰ মাৰ পৰা মা মোৰ প্ৰথম মানে আদৰ্শ হয় মাই মোক প্ৰথমতে চাহ বনাব শিকাইছে চাহ কেনেকে বনাব লাগে তাৰপিছত লাহে লাহে যেতিয়া চাহ বনাব শিকিলোঁ তেতিয়া মায়ে মোক প্ৰথমতে মোক শিকাইছিলে ভাত বনাবলে চাউলত কিমান পানী দিব লাগে তেনেকে মোক শিকাইছিলে তাৰপিছত লাহে লাহে ভাত বনাব যেতিয়া শিকিলোঁ দালি বনাব শিকালে ভাজি বনাব শিকালে তেনেকে বিভিন্ন ধৰণৰ বস্তু শিকিলোঁ সেইখিনি মাৰ পৰা শিকিলোঁ বেছিকছ্খিনি তাৰ লগতে মোক দেতাই মোক মোৰ দ্বিতীয় মোৰ যদি মোৰ মানে কি বুলি কয় মোৰ মানে গুৰু হয় তেনে মোৰ দেতা হব দেতাই মোক মানে টিপ দিছিলে টিপ টিপ মানে ধৰক মোক ৰন্ধা বঢ়া শিকোৱা নাছিলে কিন্তু দেতাই টিপ দিছিলে ধৰক মানে ধৰক চাউলটো বহাওঁ তেতিয়া চাউলটো এটা এটা হৈ থাকিব লাগে মানে তাৰমাণে কি হয় আমি ভাতটো বহাই দিওঁতো ভাততো চাউল চাউলৰ পৰা ভাত হওঁতে কি হয় আঠা আঠা হৈ যায় ত' সেই আঠা আঠা কম কৰিবলৈ এটা এটা ভাত কৰিবলৈ এটা টিপ আছে এইটো দেতাই মোক শিকাইছিলে তাৰ লগতে মানে ধৰক তেলাল মাছবিলাক বহুত ফুটে তেলত যেতিয়া ভাজো তেতিয়া সেই তেলাল মাছবিলাক কমকে ফুটিবলৈ বা ফুটাতো ফুটিলেও গাত তেলটো মানে ছিটিকি নপৰিবলৈ সেইবিলাক কেনেকে কৰিব লাগে সেইবিলাক দেউতাই শিকাইছিলে ত' মোৰ প্ৰথম গুৰু মোৰ ৰন্ধন প্ৰকৰণৰ গুৰু মা দ্বিতীয়তে মোৰ দেতা আৰু তৃতীয়তে মোৰ মাহী মাহীয়ে মোক ধৰক একজ'টিক বস্তুবিলাক শিকাইছিলে এই যেনে ধৰক নাগেটছ্ কেনেকে বনাব লাগে নাছৌচ কেনেকে বনাব লাগে ৰ'ল কেনেকে বনাব বনাব লাগে পিজ্জা কেনেকে বনাব লাগে সেইবিলাক মাহীয়ে শিকাইছিলে ত' ৰন্ধন প্ৰকৰণৰ ক'বলৈ গ'লে মোৰ পৰিয়ালৰ মানুহখিনিৰ সদস্যখিনিৰ পৰা মই গোটেইখিনি শিকিছোঁ যিখিনি আজি মই ধৰক কৰি আছোঁ ৰন্ধন প্ৰকৰণত মোৰ প্ৰথম মই প্ৰিফাৰেঞ্চ দিম মোৰ মাক দ্বিতীয়তে মোৰ দেতা আৰু তৃতীয়তে মোৰ মাহী